অসমত পৰম্পৰাগত চিকিৎসা বুলি ক'লে মই আয়ুৰ্বেদিক আৰু হোমিওপেথি চিকিৎসা সেৱাৰ বিষয়ে ক'ব বিচাৰোঁ যেনেকৈ আয়ুৰ্বেদিক চিকিৎসা বুলি ক'লে পটানজলিৰ বৰ্তমান আৱিৰ্ভাৱ হৈছে পটানজলিত বিভিন্ন বনৌষধিৰ যোগেদিয়ে ঔষধবিলাক ব্যৱহাৰ কৰি মানুহ আৰোগ্য হৈছে বিশেষকৈ চৰ্মৰোগত আয়ুৰ্বেদিক চিকিৎসাটো পটাঞ্জলীয়ে যথেষ্ট অৰিহণা আগবঢ়াইছে হোমিওপেথি চিকিৎসাতো মানুহে যথেষ্ট আৰোগ্য লাভ কৰে বৰ্তমান সময়ত সেইকাৰণে প্ৰতিখন জিলাতে আয়ুৰ্বেদিক আৰু হোমিওপেথি চিকিৎসালয় নিৰ্মাণ কৰা হৈছে